আমাৰ নামঘৰত ভাওনা হয় ভাওনা তাৰমানে বছৰি বছৰি হৈয়ে থাকে আমি ভাওনা চাওঁ ভাওনা চাই ভালেই পাওঁ বেয়া নাপাওঁ ভাওনা চাই ভালেই পাওঁ যেনিবা বেয়া নাপাওঁ কৃষ্ণ বৰ ভালেই কৃষ্ণৰ পাৰ্টটো ভাল ডাঙৰ হ'লেও ভাল লাগে শিৱ পাৰ্বতি সকলোৱে ভাল লাগে ত' আমি ভাওনা চাই তাৰমানে ৰাতিপুৱালৈকে থাকোঁ আমি চিনেমা চাবলৈ আমি হললৈ নাযাওঁ আমি হলত চিনেমা তেনেকৈ চোৱাই নাই সৰুতে চাইছিলোঁ আৰু এতিয়া ডাঙৰ হলত এদিনো চাবলৈ যোৱাই নাই চিনেমা চাবলৈ যোৱাই নাই কিন্তু ভাওনা চাওনা চাইছোঁ আৰু এনে সবাহ বৰসবাহ পাতে বৰসবাহো পাতিছোঁ ভাওনা বৰসবাহ সকলোৱে আমি হেৰি কৰিছোঁ ভাওনা সবাহ সকলোৱে পাতিছোঁ চাইছোঁ আমি চিনেমা চাবলৈ যোৱা নাই আমি এনে ঘৰতে ছিৰিয়েল টিৰিয়েলবোৰ চাই থাকোঁ অন্য নকৰো ঘৰতে ছিৰিয়েল টিৰিয়েলবোৰ চাই কৰি আৰু ঘৰতে শুই থাকোঁ